ন লাখ নিৰান্নব্বৈ হাজাৰ নশ নিৰান্নব্বৈ আঠ লাখ অষ্টাশী হাজাৰ আঠশ অষ্টাশী সাত লাখ সাতসত্তৰ হাজাৰ সাতশ সাতসত্তৰ ছয় লাখ ছয়সত্তৰ হাজাৰ ছয়শ ছয়সত্তৰ পাঁচ লাখ পঁচপন্ন হাজাৰ পাঁচশ পঁচপন্ন